চৌব্বিছ জানুৱাৰী দুহেজাৰ বিছ তিনি ফেব্ৰুৱাৰী দুহেজাৰ একৈছ চাৰি ছেপ্টেম্বৰ দুহেজাৰ তেইছ আঠাইছ ছেপ্টেম্বৰ দুহেজাৰ একৈছ তিনি নৱেম্বৰ দুহেজাৰ বিছ